অঁ স্মৃতি চাংমাই হয়নে অঁ বাইদেউ মই শিখামণি বৰুৱাই কৈছিলোঁ অঁ মই শিৱসাগৰলৈ যাম বুলি ভাবিছিলোঁ অঁ শিৱসাগৰত অঁ এনেই কি কি আছে বাৰু আপুনি মোক বহলাই অলপ ক'ব পাৰিব নেকি হয় ম অঁ মই গ গোলাঘাটৰ পৰা কৈছোঁ মই বৰ্তমান গৈ আছোঁ পোৱাগৈ নাই

অঁ আৰু হেৰি নহয় মই এতিয়া মই এতিয়া বৰ্তমান গৈ আছোঁ পোৱাগৈ নাই মই শিৱসাগৰৰ কো কোনডোখৰত ৰখিলে ভাল হ'ব বাৰু এ এছ টি চিত

অঁ এনেই কি কি আছে বাৰু তাতে শিৱসাগৰত চাবলগীয়া

অঁ হয় হয়

হয় হয় তাকে নাই নাই বাইদেউ মই মোৰ ল'ৰাটো লৈ আহিছোঁ লগত আৰু মোৰ মানুহজনো আহিছে

অঁ হয় হয়

মই লাইন গাড়ীতে গৈ আছো বাইদেউ লাইন গাড়ী পাওঁতে দেৰি হ'বগৈ অকণমান ওলাওঁতে দেৰিকৈ মই ওলাইছোঁ দুটামান বজাত ওলাইছোঁহে বাইদেউ দুটামান বজাত ওলাইছোঁ হয় ল'ৰাটো আৰু মানুহজন মানুহজন আহিছে লগত মানুহজন আহিছে হয় হয় এই টেষ্টবিলাক আদায় হ'ল আগতে আগতে অহা নাই বাইদেউ এই এতিয়া প্ৰথম আহিছোঁহে যিহেতু ল'ৰাটোক দেখাওঁ বুলি ভাবিছোঁ শিৱসাগৰত থকা কীৰ্তিচিহ্নবিলাক শুনি থাকোঁ হয় হয় ল'ৰাটো বেছি ডাঙৰ নহয় সাত আঠ বছৰ হৈছে হয় হয়

হয় হয় পিছে বাইদেউ আপোনাৰ ঘৰত কোন কেনেকৈ আছে নামটোহে জানিলোঁ আপোনাৰ

অঁ শুনিছোঁ শুনিছো বাইদেউ এনেই মোবাইলবিলাকতে পাই থাকোঁ হয়

অঁ ছোৱালী এই ছোৱালী দুজনী কিমান পালেগৈ বাইদেউ অঁ অঁ

গৈ ভাল লাগে হয় হয় ল'ৰা ছোৱালীবিলাকক দেখাবলৈ ভাল লাগে হয় হয় হয় হয় হয় হয়

অঁ অঁ দুদিনমান তিনি চাৰিদিনমান হয় তিনি চাৰিদিনমান থাকিম বুলিয়ে আহিছোঁ বাইদেউ এই এই হোটেলে ল'ব লাগিব আপোনালোকে অকণমান লাগি ভাগি দিব আৰু দেই চাই মেলি দিব আমি অচিনাকী যে

হয় হয় যাম বাইদেউ আপোনালোকৰ ঘৰলৈও যাব লাগিব

অঁ অঁ

হয় হয় হয় আপোনালোকৰ ধান কাটি শেষ হ'লনে

অঁ কেনেকুৱা বাইদেউ এই আপোনালোকৰ ফালে খেতি ভালেইনে

হয় হয় নাই নাই আমাৰ ফালে বৰ ভাল নহ'ল দেই আনকালে যিমান ধান পাওঁ দুশ টিং যত পাওঁ এইবাৰ অকল এশ টিং পাইছোঁ বহুত বেয়া খেতি এইবাৰ আমাৰবিলাক বাম মাটি যে সেইটো কাৰণে বহুত বেয়া হৈছে অঁ হে হয় হয় বাকী বাকী ন চ খোৱা হ'ল নেকি অঁ অঁ অঁ নাই আমাৰ খেতি উঠিলোঁ আমাৰ খেতি বৰ বেছি নকৰো নহয় সেয়াই আৰু য'ত দুশ টিং পাওঁ তাত এইবাৰ এশ টিং পাইছোঁ এই নাই ঘৰতো দোৱা হয় দাৱনীও লগোৱা হয় খালি আনিবলৈহে লগোৱা হ'ল আৰু হাজিৰা দুটা বাকীবিলাক

বহুত খৰচ হয় তাকে আমাৰ ঘৰত আমি জা জোৱলী দুজনী আছোঁ শাহু আই আছে তাৰপিছত আকৌ শাহু আই ভনীয়েক মাহীও আহি আছেহি তাকে আমি গোটেই চাৰিজনী যাওঁ পথাৰলৈ চাৰিজনী গৈ মেলি সোনকালে কাটি হ'ল আৰু সেইটো কাৰণে এতিয়া মাহী আছেহি কাৰণে ফুৰিবলৈ ওলাই আহিব পাৰিছোঁ আৰু

আহে আহে তেওঁ আহে দেই খেতি বাতি কৰিবলৈ অঁ অঁ অঁ অঁ তাকেইতো বা যাম যাম যাম এই শিৱসাগৰলৈ আহিছোঁ যেতিয়া এতিয়া আপোনাৰ লগতহে চিনাকী হৈছোঁ আৰু তাকে এই আপোনালোকৰ ঘৰলৈ যাম যাম এনিশা আপোনালোকৰ ঘৰটো থাকিমগৈ অঁ অঁ এই সকলোকে ক'ব আৰু চিনাকী চিনাকী হ'ম অঁ

সেইটোৱে অঁ অঁ হেৰি নহয় বাইদেউ আৰু এটা কথা নহয় বাকী এই আপোনাৰ দাদাই কিবা কৰে নে কি ইমানখিনি কথা পাতিলো এতিয়া দাদাই কি কৰে সেইটোকে নোসুধিলো নহয় অঁ অঁ হ'ব তেতিয়াহ'লে মই যদি মই গৈ পালে ফোন কৰিম আপোনালৈ ঠিক আছে হ'ব দিয়ক অঁ হ'ব